এক জানুৱাৰী দুহেজাৰ পাঁচ দুই ফেব্ৰুৱাৰী দুহেজাৰ দহ তিনি অক্টোবৰ ঊনৈছশ পঞ্চাছ দহ নৱেম্বৰ দুহেজাৰ তেইছ পাঁচ জানুৱাৰী ঊনৈছশ একৈছ